হাঁহ কুকুৰা হাঁহ কুকুৰা পুহিলে গঁড়ালত ভৰাই থলে যদি গঁড়ালেই নেমাৰে হাঁহ কুকুৰা আলৈ আথানি হৈ কুকুৰে নিব শিয়ালে নিব আৰু গঁড়ালটো চাফচিকুণ হ'ব লাগিব দৰৱ পাতি নিদিয়াকৈও থ'ব পাৰি টাইমে টাইমে বাচন পাতিবোৰ বদলাই থাকিব লাগিব আৰু তেনেকৈ কুকুৰাও হ'লেও গঁড়ালতে থ'লে মানে তো দিয়া বাচন বৰ্তনবোৰ ধুই পখালি থাকিব লাগিব পৰিপাতি কৰি থ'ব লাগিব তেতিয়া বেমাৰ আজাৰ নহয় আৰু যদি লেতেৰা পেতেৰাকৈ ৰাখিবলৈ হয় পানী দি যদি থ'বলৈ হয় হাঁহ পোৱালি জেৰেলা হৈ পিনি তেনেকৈও মৰিব লোকচান হ'ব আৰু যদি পানী কমকৈ দি থয় ঘনে ঘনে যদি চাই থাকে তেতিয়া আৰু মৰাত সন্দেহ নাই এনেকৈ থ'লে মানুহৰ বা মোৰে এবাৰ এনেকৈ থৈ দিলোঁ বহুত লোকচান হ'ল আৰু কুকুৰাও তেনেকৈ সময়ে সময়ে চাই থাকিব লাগিব চফা কৰি থাকিব লাগিব তেনেকৈ আৰু হাঁহো তেনেকৈয়ে আৰু চাউল দি থাকোঁতে হেৰি দি থাকোঁতে তেনেকৈ চোৱাটো দৰকাৰ যদি হাঁহ মেলি থয় তাতো যদি চাই নাথাকে কুকুৰে নিব বা কাউৰীয়ে নিব কুকুৰা নিব নোৱাৰে নিনিলেও কুকুৰাও নিয়ে কুকুৰে নিয়ে আমাৰ গাঁৱৰ জেগা কুকুৰ আছে কুকুৰে নিয়ে আৰু বান্ধি থ'লে মানে আৰু নিচিন্ত সন্দেহ নাই কুকুৰেও নিবলৈ নাই শিঁয়ালেও নিবলৈ নাই কাউৰীয়েও নিবলৈ নাই তেনেকৈ আৰু বান্ধি থ'লে মানে ভাল আৰু যদি বান্ধি নথয় নিবই যদি নেচাই আৰু এথানি হ'বই বান্ধি থ'ব লাগিব আৰু নেবান্ধিলে মানে আথানি হয় আৰু লোকচান হ'ব লোকচান হ'লে কুকুৰাই হওক হাঁহেই হওক কিমান লছ হয় আৰু যদি লাভ হ'বলৈ হয় বান্ধি থ'ব লাগিব চাফচিকুণকৈ থ'ব লাগিব সাৰিব লাগিব বা দৰৱ পাতি নিদিয়াকৈও ৰাখিবপৰা হয় যদি একো যদি মেলা থাকে তেতিয়া দৰৱ পাতি দিও ভাল নহয় বন্ধা বান্ধি থ'ব লাগিব ধুনীয়াকৈ থ'ব লাগিব তো গৰমদিনত ঠাণ্ডা দিনত কাষৰ গঁড়ালত বাঁহৰ কামি যদি বেৰ হয় তাত চাদেই হওক বা সাৰিয়ে হওক তলচোৱাত দি বতাহটো নোসোমোৱা নিচিনাকৈ থ'ব লাগিব ঠাণ্ডাদিনত গৰম দিনত বতাহ পালেও আপত্তি নাই খালি অকণমান মহৰপৰাই দিগদাৰ গধূলি ধূপডাল বা হওক দুডালেই হওক জ্বলাব লাগে তেতিয়া নিৰা নিৰাময় হয় মহবোৰ আঁতৰি যায় আৰু বেমাৰ আজাৰো তেতিয়া কমতি হয় মহে যদি কুকুৰাই হওক হাঁহেই হওক যদি খায় তেতিয়া আৰু বেছি হেৰি হয় আৰু দিগদাৰ কমজোৰি হয় মানুহ যেনেকৈ কমজোৰি হয় হাঁহ হাঁহৰ হেৰি আৰু কুকুৰাও যদি তেনেকৈ তেজটো খাই থাকে কমজোৰি হৈ যাব বা মৰিব নিজৰে লছ হ'ব এইবোৰ লছ নহ'বলৈ নিজেই এইটো চকু দিব লাগিব নিজেই প্ৰতিপাল কৰিব লাগিব মই ইয়াকে কৈয়ে সামৰণিয়ে মাৰিলোঁ আৰু